হেল্ল' এই বহি আছোঁ কওক খেতি কি ক'ব এইবাৰ বানপানীয়ে মাৰিলে অ' খেতি এতিয়া কি কৰিব ইঞ্চুৰেঞ্চ কৰিবলৈও নহ'ল চৰকাৰে কি বা দিয়ে নেকি সুবিধা

কৰিবলৈ সময়েই নহ'ল নহয় গম পাইছে নাই চৰকাৰ চৰকাৰৰ ফালেদি কিবা সুবিধা কিবা দিয়েই বা এতিয়া ইঞ্চুৰেঞ্চটো কৰিবলৈ নহ'ল নহয় সেই সময়তে গা ভাল নাছিলে মোৰ খেতি মোৰ মই ষোল্ল বিঘা কৰিছিলোঁ

অঁ মই বাম খেতিটো বাৰু মই এতিয়া লগাব ঠিক ঠাক কৰিছিলোঁ হাল বাইছিলোঁ পানী সোমাই গ'ল যে লগোৱা নাছিলোঁ বাৰু আছিলে খালি

সব মৰিলে তাকেহে এইবাৰ পানীয়ে সব কলিজা খালে বাকী এতিয়া ধান কেনেকুৱা হৈছে অঁ অঁ হয় একেহে এতিয়াতো কঠিয়াও নাই

আমিও তেনেকৈ কৰি ৰুইছোঁ অলপ চলপ আৰু হ'লেও গোটেই তলি ঢাকিব নোৱাৰিলোঁ কঠিয়া নাই তাকেহে আৰু যেনে তেনে কিবা এটা হ'বগৈ আৰু মোৰ ষোল্ল বিঘা আছিলে তাৰে দচ বিঘামান মৰিলে ছবিঘামানহে আছে

অঁ অঁ তাকেহে এতিয়া এতিয়া ৰুবলৈতো সময় নাই আৰু কঠিয়াও নাই ঠিক আছে দিয়ক